নমস্কাৰ মোৰ প্ৰশ্নটো হৈছে আপুনি কি কি কাৰ্যসূচীত গীত গাই ভাল পায় এই গীত প্ৰথমতে কি ধৰণৰ গীত প্ৰত্যেকেই বেলেগ বেলেগ ধৰণৰ গীত গায় কোনোবাই হয়তো বিহুগীত গায় কোনোবাই লোকগীত গায় কামৰূপীয়া লোকগীত গায় কোনোবাই গোৱালপৰিয়া লোকগীত গায় কোনোবাই বাউলীয়া গীত গায় কোনোবাই মানে হিন্দী গীত গায় বহুতেই বহু ধৰণৰ গীত গায় গীত কিন্তু প্ৰত্যেক মানুহে গায় আৰু যি মানুহে গান নাাগায় সেই মানুহজন মানে কি হ'ব পাৰেতো জানে গীত নোগোৱা মানুহ এটা মানে এই বেলেগ পৰিৱেশত সি মানে তাৰ ব্ৰেইনটোৱে কাম নকৰা বুলি ক'ব পাৰি গীত চবেই ভাল পায় গীতসমূহ নিজস্ব নিজস্ব গীত আছে মই আচলতে অসমীয়া গীতসমূহে গ গাওঁ অসমীয়া গীতসমূহ যিহেতু মই অসমৰে অসমৰ যিবিলাক গীত এতিয়া বিহু গীত ভূপেন হাজৰিকাৰ গীত বিষ্ণু সংগীত জ্যোতি সংগীত আধুনিক গীত তাৰো গীতসমূহ আৰু আৰু বহু ধৰণৰ পেটাৰ্ণ আছে এতিয়া জুবিন গাৰ্গৰ পেটাৰ্ণবিলাক বেলেগ পাপনৰ পেটাৰ্ণবিলাক বেলেগ গতিকে মই সেই ধৰণৰ গীতসমূহ নাগাওঁ গীত গাওঁ এই ধৰণৰ গীত গাওঁ আৰু কেতিয়াবা কেতিয়াবা সময়গত গীতবিলাকতো অংশগ্ৰহণ কৰোঁ নিজেও লিখোঁ সমবেত গীত আৰু বেলেগৰ সমবেত গীতবিলাকতো অংশগ্ৰহণ কৰোঁ পৰিৱেশনো কৰোঁ আৰু সহযোগ কৰোঁ তাতে গান চান বজাই দিওঁ বিশেষকৈ গীতসমূহ আমিতো মানে সচৰাচৰ দৰ্শক থাকিলেহে গীত গাই ভাল লাগে এটা আনন্দ পোৱা যায় গতিকে সাধাৰণতে ৰাইজৰ মাজত গীত গাবলৈ পালে সেই সুবিধাখন পালে তেতিয়াহে মানে সফল হোৱা যেন লাগিব সচৰাচৰ আমাৰ এই অসমৰ ক্ষেত্ৰতেই যিবিলাক বিহু গীতৰ ফাংচন আছে বিহুৰ ফাংচনবিলাকত ধুনীয়াকে ছাউণ্ড বক্স ছাউণ্ড বক্স কৰে সুন্দৰভাৱে তাতে গীত গালে সুন্দৰভাৱে সকলোবিলাক পৰি পৰিষ্কাৰ হৈ পৰে গতিকে সেইবিলাকত সেই কাৰ্যচীবিলাকত গীত গাই খুবেই ভাল লাগে তাৰপিছত মই স্কুলসমূহত যেতিয়া এই বিভিন্ন কাৰ্যসূচী হয় এতিয়া শিল্পী দিৱস বিষ্ণুৰাভা দিৱস সেই দিৱসত ছাত্ৰ ছাত্ৰীৰ মাজতো সেই কাৰ্যচীবিলাকত অংশগ্ৰহণ কৰি খুবেই ভাল লাগে আৰু সচৰাচৰ বৈঠকত দুই চাৰিজনে লগসমূহ নিয়াই আমি লগ লাগিলোঁ আৰু ঘৰতে বহি মানে এটা কাৰ্যসূচী ল'লোঁ যে আজি আমি এনেধৰণৰ গীতবিলাক আমি চৰ্চা কৰিম তেনেধৰণৰ কাৰ্যসূচীটো গীতসমূহ গাই খুবেই ভাল লাগে আৰু কোনোবাই যদি এই আন আন অনুষ্ঠানবিলাকত মাতে সভা সমিতি সেই অনুষ্ঠানবিলাকত যদি গীত গাবলৈ দিয়া দিয়ে তেতিয়া গীতবিলাক গায় সেই কাৰ্য কাৰ্যসূচীসমূহতো গীত পৰিৱেশন কৰি সঁচাই ভাল লাগে আৰু আচলতে এনেধৰণৰ সভা সমতিবিলাকত দেখা যায় যে সভা সমতিবিলাকত সময়গত গীতেই বছিভাগ প্ৰথমতে পৰিৱেশন কৰে মুকলি সভা হয় মুকলি সভাৰ আগে আগে গীত পৰিৱেশনৰ কাৰণে কিছুমান শিল্পী শিল্পী নহ'লেও যিবিলাকে গীতৰ প্ৰতি বা গানৰ প্ৰতি অলপ মানে আগ্ৰহ আছে অলপ চলপ গীত গায় তেওঁলোকক লৈ মানে কেইদিনমান ধৰি ৰেৱাজ কৰে গীতটো সম্পূৰ্ণভাৱে লৈ তাৰপিছত তেনেধৰণৰ সভা সমিতিসমূহত গীতসমূহ পৰিৱেশন কৰি খুবেই ভাল লাগে বিশেষকে আৰু বেছি ভাল লাগে সাহিত্যসভাৰ যিবিলাক সভা তাতে এটা সুন্দৰ পৰিৱেশ এই সুন্দৰ পৰিৱেশৰ কাৰ্যসূচিতো গীতসমূহ পৰিৱেশন কৰি খুবেই ভাল লাগে কেতিয়াবা কেতিয়াবা লোকগীত গাব লগা হয় লোকগীতটোত যেতিয়া এনেই আজিকালিতো লোকগীতৰ ঠিক তেনেধৰণৰ অনুষ্ঠান হোৱা দেখা নাযায় সেই অনুষ্ঠানবিলাক প্ৰায় নোহোৱা হৈছে খুব দুখৰ বিষয়ে যিকি নহওক এটা বৈধক হিচাপেই এই মানে কেতিয়াবা আমি ধৰক কিবা এটা অনুষ্ঠান কৰিলোঁ যে আজি আমি লোকগীতসমূহ গীত পৰিৱেশন কৰিম সেই কাৰ্যসূচীতো মানে গীতসমূহ গাই খুবেই আনন্দ পোৱা যায় আৰু এনেইটো বিশেষভাৱে ঘৰৰতো যিকোনো সময়ত কেতিয়াবা মন লাগিল তেতিয়াও গীত গাই ভাল লাগে হাৰমনিয়ামখন ল'লোঁ অলপ গুণ গান কৰি ল'লোঁ নতুন এটা গীত পালোঁ সেই গীতটোকে অলপ গুণ গান কৰি ল'লোঁ কোনোবা এটা গীত ভাল লাগিল অৱশ্যে সেইবিলাক তেনেধৰণৰ কাৰ্যসূচী নহয় ৰাজহুৱা কাৰ্যসূচী নহয় এইটো ব্যক্তিগত মনৰ ইণ্টাৰেষ্টত গুন গুনোৱা হয় শিকি লোৱা হয় অভ্যাস কৰা হয় বিশেষকে অনুষ্ঠান প্ৰতিষ্ঠানবিলাকতহে গীত পৰিৱেশন কৰি আচলতে আনন্দ পোৱা যায় তাতে যদি গীতসমূহ সুন্দৰ হয় সুন্দৰভাৱে উপস্থাপন কৰিব পৰা যায় সেই কাৰ্যসূচীবিলাকত খুবেই ভাল লাগে বহুত ধৰণৰ কাৰ্যসূচী আছে সভা সমিতি স্কুলবিলাকত তাৰপিছত এতিয়া আজিকালি আৰু গণৰাজ্য দিৱসত স্বাধীনতা দিৱসত তাতেই আমাৰ যিটো ৰাষ্ট্ৰীয় সংগীত ৰাষ্ট্ৰীয় সংগীতটো পৰিৱেশন কৰিব লাগিব সময়ে পূৰা মিলি মিলাই কৰিব লাগিব বাৱন্ন ছেকেণ্ডৰ ভিতৰত গীতটো শেষ কৰিব লাগিব গতিকে তাতেও যেতিয়া পৰিৱেশন কৰি সেই কাৰ্যসূচীত ধুনীয়াকে গীতটো পৰিৱেশন কৰিব পৰা যায় তেতিয়াও ভাল লাগে আমাৰ অসম সংগীত আছে অ মোৰ আপোনাৰ দেশ অ মোৰ আপোনাৰ দেশ গীতটিও পৰিৱেশন কৰি খুবেই ভাল লাগে যিকোনো সভা সমিতি শেষত বা স্কুলত বা আন বিভিন্ন কাৰ্যসূচী বা অনুষ্ঠান প্ৰতিষ্ঠানত প্ৰত্যেকতেই অসম সংগীতটো পৰিৱেশন কৰা হয় সেই তেনেধৰণৰ সভা সমিতি কাৰ্যসূচীসমূহতো গীত পৰিৱেশন কৰি খুবেই ভাল লাগে ৰাজহুৱা অনুষ্ঠানবিলাকত আচলতে গীত পৰিৱেশন কৰি ভাল লাগে য'ত বিশৃংখল নাথাকে সুন্দৰ পৰিৱেশ এটা থাকেই তেনেকুৱা অনুষ্ঠানবিলাকত গীত পৰিৱেশন কৰি ভাল লাগে ধন্যবাদ